অ' বৰ্মা হেৰি আমি অহা ৰবিবাৰলৈকে এই নৰসিংহ আশ্ৰমলৈকে যাম আপুনিও যাব নেকি মানে মায়ে সুধিব কৈছিলে আপোনাক আপুনি যাব নে নাযায় সেইকাৰণে ফোন কৰিলোঁ গাড়ী মানে এই ট্ৰেভেলাৰ এখনে লৈছে চাগে অ' ট্ৰেভেলাৰ এখনে লৈছে ছিট আৰু তিনিজন নে চাৰিজনমানৰ খালী আছে মই মাক সুধিব লাগিব হ'ব বাৰু মই মাক সুধিকেনে অ' অ' ঠিক আছে বাৰু দিয়ক ভাড়া আমি এজনৰ হেৰি আঢ়ৈশ টকাকৈ তুলিছে চবেই অ' আঢ়ৈশকৈ তুলিছে চবেই পিছে হেৰি কি কয় এই ৰবিবাৰেই যাম কিন্তু দেই আপুনি আকৌ হেৰি সময়মতে ওলাই আহিব মই আপোনাক সময়টো জনাম বাৰু হা হা অ' অ' আৰু আৰু আপোনালোক কোন কোন যাব বুলি ক'লে মা যাব আৰু আচ্ছা অ' অ' আৰু কোনোবা যাব নেকি অ' অ' হ'ব বাৰু আপুনি খবৰ কৰিব তাৰপিছত মোক জনাব বাৰু দিয়ক বাৰু হ'ব দিয়ক ঠিক আছে